মোৰ ব্যৱসায় হেৰিটোত সময় লাগে মোৰ দুঘণ্টা মই ৰাতিপুৱা পাঁচটা বজাত পাঁচটা বজাত উঠোঁ উঠি পিনি ঘৰ দুৱাৰবিলাক চফা কৰা ঘৰ দুৱাৰবিলাক শুই উঠি ঘৰকেইটা সাৰি পিনি চোতালখন সাৰোঁ আৰু চোতালখন সৰাৰ পিছত মই হাঁহ কুকুৰাবিলাকৰ দানা ধান চাউল আৰু তুঁহবিলাক মই সানি সানি লওঁ প্ৰথমতে প্ৰথমতে মই ৰাজহাঁহকেইটাৰ কাৰণে ধান আৰু তুঁহ গুৰি সানি পিনি এটা টিঙত সানি লওঁ তাৰ পাছত মই সনাৰ পিছত ৰাজহাঁহকেইটাক দি পিনি সানি লওঁ আৰু দি লওঁ তাৰপৰা পিছত মই পাতি হাঁহৰ কাৰণে একেই ধান আৰু তুঁহ দি বেলেগ এটা পাত্ৰত সানি লৈ পিনি হাঁহবিলাক পাতি হাঁহবিলাকক দিওঁ তাৰ পাছত মই কুকুৰাবিলাকক মই তাৰ পিছত চাউল অলপ ছিটিয়াই দিওঁ চাউল ছিটিয়াই পিনি সেনেকৈ দিওঁ ৰাতিপুৱা মই টাইম শুই উঠাৰ লগে লগেই মই ঘৰ দুৱাৰ চফা কৰাৰ পিছত হাঁহ কুকুৰাখিনি দানা দি মই সিহঁতৰ লগত লাই সেইখিনি সময় হেৰি কৰোঁ তাৰ পাছত মই ল'ৰাটোৰ কাৰণে টিফিং বনাব টিফিং বনাবলগীয়া হয় আৰু সেইখিনি মই পটাপট তাৰ কাৰণে কিবা এটা টিফিনত পাতলীয়া কিবা এটা বনাই দিওঁ তাৰ পাছত আৰু ভাতৰ কাৰণে বা আৰু খাবৰ কাৰণে মোৰ মানুহজনে মোক শাক পাচলি বা হেৰি কুটাত মোক সহায় কৰি দিয়ে ভাত পানী বনাই মেলি ল'ৰাটোক অকণমান দেৰি কিতাপত সেনেকুৱাত পঢ়িবৰ কাৰণে অলপ দেৰি তাৰ লগত অকণমান দেৰি বহোঁ বহি পিনি তাৰ পিছত তাক খাবৰ কাৰণে মই তাক ভাত পানী খুৱাই মেলি তাৰ পিছত তাৰ লগত অকণমান দেৰি সময় কটাওঁ তাৰ পাছত তাৰ যিবিলাক লাগতিয়াল সামগ্ৰীবিলাক মই আগদিনাখনিয়ে তাৰ যিবিলাক ড্ৰেছ পিন্ধিব বা পানী বটল কিতাপ যিকেইটা ছাবজেক্টৰ থাকে কিতাপ পত্ৰবিলাক মই আগতীয়াকৈ আগদিনাখনিয়ে তাৰ সেইখিনি মই যোগাৰ কৰি থওঁ আৰু ড্ৰেছ পাতিবিলাক আৰু কোনটো ছাবজেক্ট পঢ়িব সেই ছাবজেক্টটো মই তাৰ সেই ৰাতিপুৱা তাৰ টেবুলত থওঁ আৰু বাকীবিলাক তাৰ বেগৰ ভিতৰত ভৰাই থৈ দিওঁ আৰু তাৰ সোমাই দিয়াৰ পিছত সি যাতে চোলা পেণ্টবিলাক বেলেগ কিতাপ পঢ়ি এটাই সি তাৰ নিজৰ চোলা পেণ্টবিলাক তাৰ ওচৰতে থৈ দিওঁ আৰু সি তেতিয়া সেইবিলাক নিজে পিন্ধি পিনি স্কুললৈ ওলাব পাৰে আৰু মই সেইদৰে সময়বিলাক কটাওঁ তাৰ পাছত যেতিয়া মই তাৰ পিছত সিহঁতি যোৱাৰ পিছত ঘৰ আকৌ সেইবিলাক বাচন বৰ্তনবিলাক ধুই মেলি নিজেও ভাত পানী খাই মেলাই আৰু পাছবেলা টাইমত মই আকৌ সেই কুকুৰা হাঁহবিলাকক দুই টাইম দানাটো বাৰটা বজাৰ আগ বাৰটা বজাৰমানতে মই সিহঁতৰ কাৰণে দানা পানীবিলাক মই যোগান ধৰোঁ তাৰ পাছত আৰু এনেদৰে সিহঁতক দি মেলি তাৰপৰা ইটো সিটো কাম কৰি পিনি মই সময়বিলাক সেইদৰে মই সময়বিলাক পাৰ কৰোঁ আৰু কষ্ট কষ্ট হৈয়ে আৰু সেইটো সেইবিলাক সময় তাৰপিছত আকৌ ল'ৰাই স্কুলৰপৰা আহিব খাবৰ কাৰণে সিহঁতৰ কাৰণে খোৱা বস্তুবিলাক কিছুমান কি খাবহি মন খাবৰ কাৰণে সেইবিলাক যোগাৰ কৰোঁ আৰু স্কুলৰপৰা অহাৰ লগে লগে সিহঁতৰ ড্ৰেছ পাতিবিলাক লেতেৰা হৈ আহে সৰু ল'ৰা সেইবিলাক ধুই মেলি পৰিপাটি আকৌ সেইবিলাক ধুই মেলি পিনি শুকাবৰ কাৰণে হেৰি কৰোঁগৈ চাফ চিকুণ কৰি ধুই মেলি ৰ'দত দিওঁ তাৰ পিছত সিহঁতে অহাৰ লগে লগেই খোৱা মেলা সেইবিলাক কাম কৰোঁ আৰু মানুহজনে মোক শাক চাক সিজোৱা মেলাত বা কুটা মেলাত সেইবিলাকত অলপ সহায় কৰি দিয়ে আৰু সেনেদৰেই আকৌ পাছবেলা টাইমত সেই খোৱাই মেলি আকৌ পাছবেলা বেলিকা হাতত আকৌ তিনি টাইম দানাটো দিয়া হয় আৰু পিছবেলা বেলিকা সিহঁতক সেনেদৰেই আকৌ সেই ধান তুঁহ সেইবিলাক সানি পেনি আকৌ সেনেদৰেই আকৌ সিহঁতক ভাগে ভাগে সিহঁতক দানামবিলাক তিনি টাইমেই দিয়া হয় আৰু মই তাৰ লগতে কুকুৰা হাঁহ কুকুৰা পোহাৰ বাহিৰেও মই গাহৰিও পালন কৰোঁ আৰু মই গাহৰিও সেনেকৈ সেইদৰে দানা ঘৰ চাউলতো ভাত আৰু সেইবোৰ সিজাই মেলি মই তিনি টাইমেই গাহৰিকো সেনেকুৱা দৰে দানা দিওঁ আৰু সেইদৰে মই আমাৰ উপাৰ্জনৰ পথ কৰোঁ আৰু সেইদৰেই মই ঘৰখনৰ সকলো দায়িত্ব ইটো সিটো বস্তু খোৱা মেলা বস্তু মই সেইদৰেই উপাৰ্জন কৰি পইচাও ইনকম কৰোঁ আৰু মই এইদৰে মোৰ জীৱনবিলাক অতিবাহিত হৈছে গাহৰি বছৰেকত মই এটা গাহৰিত পঁচিছ হেজাৰ ত্ৰিছ হেজাৰ সেনেকৈও উপাৰ্জন কৰোঁ আৰু সেইবিলাক দানা চানা খোৱাৰ পিছত তাৰ পাছত আকৌ গোটেই সিহঁতৰ গঁৰালটোহেঁত মই চফা সাৰি পুচি চফা কৰি পেলাওঁ কুকুৰা গঁৰালো সেনেদৰেই দানা পানী খোৱাৰ পিছত বাহনি মাৰি পানী মাৰি সিহঁতৰ সেইবিলাক চাফ চিকুণ কৰি পিনি ধুনীয়াকৈ সিহঁতক হেৰি কৰোঁ আপডাল কৰোঁ আৰু আপডাল কৰিলে আমাৰ কিবা এটা হেৰি উপাৰ্জন হ'ব যদি এনেই জধৰ মধৰ বস্তু পুহিছোঁ বুলি আপডাল নকৰিলেতো বস্তুবিলাক ডাঙৰ নহয় আৰু সেনেদৰেই আপডাল কৰি পিনি ল'ৰা ছোৱালী কিতাপ পত্ৰ তেল নিমখৰ খৰচ বেমাৰ আজাৰ ক'ৰবালৈ ফুৰিবলৈ যোৱা সকলো টকা পইচা খৰচ পাতি এনেদৰেই মই উলিয়াবলগা হয় আৰু এনেদৰেই ল'ৰা ছোৱালী পঢ়া শুনা কৰা সকলো দায়িত্ব পালন কৰা হয় আৰু সেয়া মোৰ মানুহজনেও মোক যথেষ্ট সহায় কৰি দিয়ে আৰু এনেদৰে মই দিনবিলাক অতিবাহিত কৰিছোঁ